অঁ কওক অঁ হয় হয় বাইদেউ হয় হয় অঁ চবেই কিনে কি লাগে ভকুৱা ভকুৱা ৰৌ মাছ লাগে ৰৌমাছটো কিন্তু অলপমান দামী হ'ব বাৰু ভকুৱা মাছতকৈ

সাতশ আঠশমান পাব আৰু নাই বাইদেউ মাছবিলাক মানে আমাৰ চবেই খায় আমাৰ মাছবিলাক আমাৰপৰাই কিনিব আহে একদম গাঁও অঞ্চলবিলাকো আহিব ইয়াতে আহিব আমাৰপৰাই মানে ভাল যায় সেইকাৰণে অলপ অলপমান মানে চবকে চেম ৰেটত বেচি থাকোঁ আপোনাকো আৰু কমাই দিম নে কি কথা কয় নাই নাই একদম মানে নদীৰপৰাই আনিছোঁ আমি ৰাতিপুৱা ৰাতিপুৱা বেচি আছো হয় ইয়াৰপৰা চবেই কিনে হাঁ অঁ অঁ চব একদম ভালকৈ খাব আপুনি বাকী আমাৰ তাত আৰি মাছ পাব আপুনি আৰি মাছ ভাল হ'ব ইলিচ মাছ আছে মোৱা মোৱা মাছ আছে মোৱা মাছ আপুনি যদি অলপ লয় তেতিয়াহ'লে সেইটোত বাৰু এশ টকা হ'ব যদি অলপমান লয় বাকী আপোনাৰ দাম সেনেকুৱাৱেই আৰু বাট আৰি মাছটো অলপমান দামেই হ'ব বৰালিতকৈও গতিকে আৰি মাছটো ভাল হাঁ কি ক'লে আপুনি অঁ বেছিকৈ দুশমান হ'ব

ক'ত আপুনি মানে ক'ত যাম হাউচ নাম্বাৰ এইট শিলপুখুৰী ত' আপুনি অলপমান ট্ৰেভেলিং খৰচটো দিব লাগিব বহুত দূৰ হৈ যায় ন আমাৰ ইয়াত ইয়াতকৈ শিলপুখুৰী বজাৰ আমাৰ শিলপুখুৰীৰ বজাৰত এতিয়া আমি বিক্ৰী কৰা নাই আমি বেলেগত কৰি আছো সেইকাৰণে কৈছোঁ অঁ মানে ৰিচেণ্টলি আৰু আৰু এতিয়া অলপমান দূৰত আছো আপুনি ইমান দিব নালাগে বাৰু আপুনি দহ টকা দিলেই হৈ যাব কেছ তেনেকুৱা নাই অঁ ঠিক আছে দিয়ক দি দিম দিয়ক অ'কে হ'ব দিয়ক